মই চৰাই বহুত ভাল পাওঁ চৰাই মই বহুত দেখি দেখোঁ ৰাতিপুৱাৰ পৰা মই চৰাই বহুতেই দেখোঁ আৰু মই ঘৰতো পুহিছোঁ আৰু মই মানে পাৰ চৰাই খুবেই ভাল পাওঁ পাৰ চৰাই আনকি কুকুৰা মুৰ্গী হাঁহ এইবিলাক চৰাই মই নিজে পুহিও ভাল পাওঁ আৰু মানে বহুত চৰাই চিৰিকটি মানে দেখিও ভাল পাওঁ তাহাঁতৰ মাতবিলাক শুনিও ভাল পাওঁ আৰু মানে শালিকা চিলনি তাৰপিছত কাউৰী আৰু এই যে ফেঁচা ফেঁচাটো ৰাতি ৰাতি মানে উৰি উৰি ৰাতি গছত পৰে তাৰপিছত ফল খায় সিহঁতে মানে কান্দি থাকে আৰু মানে দিনত এই শালিকা চৰাই আৰু এনে এই ঘুগু চৰাই বুলি কয় আমাৰ মানে গছত বাঁহ সাজি থাকে বহুত চৰাই তেনেকৈ বাঁহ সাজি সাজি থাকে তাৰছত মানে আৰু এটা চৰাই আছে আমি আমা আমাৰ মানে আমাৰ ভাষাত কওঁ সেইটো মানে কুলি চৰাই বুলি কয় কেতেকী চৰাই সেই কেতেকী চৰাইৰ মাত মই বহুতেই ভাল পাওঁ সেই চৰাইটোৱে মানে মাজে মাজে আমাৰ মানে কি হয় স ছিজন চৰাই সেইটো মানে ছিজনত আহে সেই চৰাইটো সদায় নাথাকে সেই চৰাইটোৱে মানে ঠাণ্ডাৰ সময়ত যেতিয়া মানে ঠাণ্ডা বেছি ঠাণ্ডা হয় তেতিয়া মানে আমাৰ ইয়াতে চৰাইটো নাথাকে যেতিয়া মানে গৰম পৰে আম কঁঠাল গছত মানে পকে তেতিয়া মানে সেই চৰাইটো আমাৰ ইয়াতে আহে আহি মানে কঁঠাল কঁঠাল পকক কঁঠাল পকক বুলি কয় মই কেতেকী মই কেতেকী এনেকৈ কান্দা বুলিও কয় মানুহে মানে সেই চৰাইটোৱে মানে ফল ফকৰ খাই আহি কান্দে বহুত ভাল লাগে কু কু কৰি কা কান্দে মানে সেই চৰাইৰ মাতটো বহুতেই মই শুৱলা বহুতেই ভাল পাওঁ আৰু মানে ৰাতিপুৱাৰ পৰা মানে কিমান চৰাই চিৰিকটি বহুত ধৰণৰ ৰঙীণ চৰাই ভাটৌ চৰাই শালিকা চৰাই তাৰপিছত মইনা চৰাই এনেকৈ মানে বহু ধৰণৰ চৰাই মানে কিছুমানৰ নাম নাজানো কিছুমানৰ নাম জানো আৰু মানে এনেকৈ বহুত চৰাইয়ে আহি ৰাতিপুৱা ৰাতিপুৱাৰ পৰাই মানে বহুত চৰাই দেখি থাকোঁ গ বাহিৰত ওলাই গ'লেও পাহাৰ পৰ্বততো বহুত ধৰণৰ চৰাই চিৰিকটি থাকে সেইবিলাকো চাই ভাল পাওঁ মাতবিলাক ভাল পাওঁ তাৰপিছত ঘৰতো মই মানে হাঁহ কুকুৰা মুৰ্গী এইবিলাক মই পুহি খুবেই ভাল পাওঁ মোৰ প্ৰিয় মোৰ প্ৰিয় চৰাই কুকুৰা হাঁহ পাৰ এনেকৈ মানে মই মোৰ ঘৰত মই পাৰই মই মানে সাত আঠযোৰ মোৰ পাৰ আছে তাৰপিছত মুৰ্গী মোৰ পোন্ধৰ বিছটা মোৰ মুৰ্গী আছে মই হাঁহ আছে মোৰ পোন্ধৰ ষোল্লত মোৰ হাঁহো আছে মোৰ গঁৰাল মই গঁৰাল বনাই দিছোঁ তাহাঁতক মানে হাঁহ মই ৰাতিপুৱা উঠিয়ে তাহাঁতক মই চাউল ছিটাই দিং চাউল খাব দিং আধাৰ তাৰপিছত মই দুপৰীয়াৰ ভাগত মই মানে ভাত মানে বনাই মই তাহঁতক ভাত দিওঁ চিটাই ভাতো খাই সিহঁতে মানে চাউল দিওঁ মই মানে তিনিবাৰকৈ তাহাঁঁতক মানে খাব দিওঁ আৰু মানে সিহঁতে সন্ধিয়া হ'লে তাহাঁঁতে গঁৰালত সোমায় তাহাঁতক মই গঁৰালৰ দৰ্জা আছে মই দৰ্জা মাৰি দিওঁ তাহাঁতক মই বহুত যত্ন কৰোঁ মানে গঁৰাল চাফা কৰি দিওঁ মই পানী মাৰি মাৰি তাহাঁতক মানে মাহে মাহে মানে গঁৰাল চাফা কৰি দিওঁ আৰু মানে তাহাঁতৰ মানে মেডিচিন মই মাজে মাজে এই মানে ডক্টৰ ভেটেনাৰী ডক্টৰৰ মাতি মই তাহাঁতক কি ঔষধ খুৱাব লাগে তেনেকৈ মই ঔষধ পাতিও খুৱাওঁ মানে মাজে মাজে সিহঁতৰ মানে মুৰ্গীৰ বেমাৰ আহিলে আৰু গম পাই মানুহ মানে মানুহ মুৰ্গীটো মানে এনেকৈ মানে জুম বান্ধি থাকে আৰু মানে তাই মানে খাব নোৱাৰে জুম পাতি থাকে তাৰপিছত তেনেকৈ তেনেকৈ মৰি যায় তাৰছত তেনেকৈ এটা হোৱাৰ পিছত আৰু গোটেই মুৰ্গীখিনিয়ে মানে তেনেকৈ বেমাৰত পৰি যায় তেতিয়া মানে লগালগ আমি ঔষধ ঔষধ পাতিৰ ব্যৱস্থা কৰোঁ ঔষধ খোৱাওঁ খোৱালে মানে কিছুমান মানে এনেকৈ ভাল হৈ যায় আৰু মানে কিছুমান তেনেকৈ মৰিও যায় তাৰপিছত আৰু মই মানে পোৱালি মানে উম দিওঁ মানে কণী পাৰে কিবা মুৰ্গীয়ে কণী পাৰে কণী পাৰিলে মই মানে পোন্ধৰ ষোল্লতা কণী কণী পাৰে সিহঁতে সেই কণী আমি খাওঁ আৰু মই কেতিয়াবা কেতিয়াবা মই তাহাঁতক উম দিওঁ উম দিওঁ মই চান পোৱালি জগাওঁ পোৱালিৰ পৰা মানে বহুত মানে প তেৰটা চৈধ্যতা এনেকৈ পোৱালি হয় বাৰটা এনেকৈ পোৱালি হয় সেই পোৱালিক মই সৰুৰ পৰা মানে ইমান যত্ন কৰি কৰি সৰু মানে মিহি খুদি চাউল বুলি খুদি চাউল সেইবিলাক খোৱাই খোৱাই খোৱাই খোৱাই মই এই পোৱালিখিনিক ডাঙৰ দীঘল কৰোঁ কৰাৰ পিছত মানে সেইখিনিক পোহপাল কৰি ৰাখি ডাঙৰ হোৱাৰ পিছত মানে সিহঁতক কিছুমানক মই মানে বিক্ৰী কৰি দিওঁ বিক্ৰী কৰিও দিওঁ আৰু তেনেকৈ মানে বিক্ৰী কৰি দিয়াৰ পিছত মই মানে আৰু পোৱালি জ জগাই মানে আৰু তেনেকৈ ডাঙৰ দীঘল কৰে আৰু বিক্ৰী কৰি দিওঁ বিক্ৰী কৰিলে আমাৰ মানে মুৰ্গীৰ বহুত দাম ইয়াতে মুৰ্গী তেনেকৈ বিক্ৰী কৰিও মই বহুত পইচা ইনকাম কৰোঁ মানে সেইকাৰণে মই আৰু পাৰ চৰাই পুহোঁ পাৰ মোৰ কেনেকৈ কণী পৰে পোৱালি যোগায় পোৱালি হয় পোৱালি মানে বিক্ৰী কৰোঁ আৰু মানে মই পুহোঁ বাঢ়াই থাকোঁ মানে মাজে মাজে কেতিয়াবা মই মানে পোৱালি হ'লেও মানে বিক্ৰী নকৰোঁ মানে মই নিজে ইচ্ছা ওপৰতে পুহি পুহি মানে তাহাঁতক মানে বাঢ়াই লওঁ এযোৰৰ পৰা দুযোৰ দুযোৰৰ পৰা তিনিযোৰ এনেকৈ এনেকৈ বঢ়াই বঢ়াই মই বা পোন্ধৰ ষোল্লযোৰা মানে পাৰ চৰাই পুহিছোঁ আৰু মানে এনেকৈ এনেকৈ মানে মই মুৰ্গীও মোৰ বহুতবিলাক তেনেকৈ হৈ গৈছে বহুত বিক্ৰীও কৰিছোঁ আৰু মানে সিহঁতে সেই আৰ গছ গছনি আৰু কি ৰুব লগা হ'লে তাহাঁঁতে মানে বহুত মানে কি কৰে নষ্ট কৰে সেইকাৰণে মানে বেছি মানে জনসংখ্যাটো নাবা নবঢ়াও অলপ অলপেই মানে কি কৰোঁ বিছ পঁচিছটা বেছি নাৰাখোঁ মুৰ্গী আৰু মানে হাঁহ কুকুৰাও মানে তেনেকুৱাই ৰাখোঁ আৰু হাঁহ থাকিলে আৰু মানে পানীও লাগে সিহঁতক মানে পানী পুখুৰী হ'লে অলপ ভাল হয় সিহঁতে আমাৰ মানে ওচৰত এনেকৈ পুখুৰী তেনেকৈ নাই তথাপিও আমি মানে এনেকৈ মানে আৰু গাঁটা খুন্দি দি পানী তাতে জমা হ'ব দি তাতে তাহাঁতক তাতে ৰাখোঁ ৰাখি ৰাখি তেনেকৈ মানে তাহঁতক মানে ডাঙৰ দীঘল কৰি যত্ন কৰি কণী পাৰে সিহঁতেও কণী পাৰে সিহঁতো পোৱালি জগায় আৰু মানে সেই পোৱালি মই বিক্ৰীও মানে ক কণীও বিক্ৰী কৰোঁ কণী ঘৰতো খাওঁ মানে তেনেকৈ আৰু চলি আছোঁ আৰু মানে মই মানে চৰাই চিৰিকটি মই বহুতেই ভাল পাওঁ মানে মই বহুত মানে মৰম যত্ন কৰোঁ মই আৰু ভাটৌ চৰাই মই এবাৰ পুহিছিলোঁ মই ভাটৌটোক মানে এনেকে পুহিছিলোঁ মই পিঞ্জিৰাৰ ভিতৰত ৰখাই তাক মানে ফল মূল খোৱাই খোৱাই ভাত পানী খোৱাই গাখীৰ ভাত খোৱাই খোৱাই তাৰপিছত মই তাক মাত মাত মাত মাত শিকাইছিলোঁ তাই মানে মোক মাত কাৰাও শিকিল তাৰপিছত এদিনাখন কি হ'ল তাই মানে ঘৰত মই মানে সদায় ঘৰত থৈ দিওঁ তাইক আৰকে আনি আনি সৰুৰ পৰা মই তাইক মানে একদম ইমান ডাঙৰ কৰিছোঁ মাত কৰিব পাৰিব কৰিছোঁ মানে মাত কাৰিব পাৰা হৈছিল তাই দাদা বা এনেকৈ কোৱা হৈছিল তাই কথা ক'ব পাৰা তাৰপিছত তেনেকৈ কি হ'ল এদিনাখন মই মানে কি হ'ল মোৰ অসুখ আছিল মই মানে ঘৰতে শুই থাকাৰ পিছত চৰাইজনী মোৰ বাহিৰত থাকিব লগা হ'ল সেই চৰাইজনীক তাছত আমাৰ ইয়াতে হাপা বুলি কয় সেই হাপাই আহি মানে চৰাইটোক মোৰ একদম মানে গলত মানে টানি তেনে গলত মানে গলটো মানে একদম মানে ছিঙাই দিয়াৰ নিচিনা মানে মানে তাইক কষ্ট পায় সি মৰি গ'ল তাৰপিছত মোৰ বহুত বেয়া লাগিছে তেতিয়াৰ পৰাই মই আৰ মানে এনেকৈ কৈছোঁ যে নাই মই কেতিয়াও মই আৰ এনেকৈ আৰ ভাটৌ চৰাই মই নোপোহোঁ মই ইমান মানে কান্দিছোঁ মই বহুত মোৰ দুখ লাগিছে ভাটৌটো মোৰ মৰাৰ পিছত তাৰে পৰা মই আৰু মানে ভাটৌ চৰাই পোহা বুলি আজিলৈকে মই ইয়াৰ মুখতে নলওঁ যে মই ভাটৌ চৰাই কেতিয়াও নোপোহোঁ ইমান মাত কাৰি তেনে তাই মৰি গ'ল মোৰ খুবেই দুখ লাগিছে আৰু সেই কথাটো মই মানে এতিয়াও মোৰ মনত পৰি থাকে ভাটৌযোৰ ভাটৌটোৰ কথা মই ভাবিলে মোৰ খুবেই দুখ লাগে কিন্তু মই সেইকাৰণে আৰু ভাটৌ চৰাই মই নুপুহোঁ মানে মই পখী পখী মানে ক'লে আৰু চৰাই মানে ক'লে আৰু মই বহুতেই মৰম কৰোঁ মই বহুতে ভাল পাওঁ সিহঁতে মানে মোৰ চোতালত আহি কোনোবা যদি ভা মানে চৰাই যদি আহি পৰিছে মই তাহাঁতক মানে চাউল মই মানে কি যি আছে আৰু ঘৰত মানে ফল ফকত তাহাঁতক মানে খাব দিওঁ খাব দিওঁ তাহাঁতে খায় আৰু সেইকাৰণে নেকি মোৰ ওচৰতে বহুত বাহো আছে মোৰ গছত বহুত চৰাইৰ বাহ আছে মই কেতিয়াও তাহাঁতক মই ভাঙাই নিদোঁ বা তাহাঁতক মই মানে বাহ বান্ধি থাকিবই মই মানে বিচাৰোঁ যে থাকক মই ইতা খ খাব দিওঁ মই খুবেই ভাল পাওঁ এনেকুৱা চৰাই চিৰিকটি মই মই মানে বহুতেই ভাল পাওঁ আৰু